আমি চৰাইদেউ জিলাৰ বাসিন্দা আৰু চৰাইদেউ বৰ্তমান চৰাইদেউৰ মৈদামে বিশ্বৰ স্থান পাইছে এইবাৰ আৰু চৰাইদেউ জিলালৈ আহিবলৈ কোনোবা যদি আহে বহুত প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হয় যিহেতু অসমৰ এখন সৰু জিলা সৰু জিলাখন বহুতখিনি অভাৱ আন ৰাজ্যৰ তুলনাত অসমখন ইমান উন্নত নহয় আৰু নথি পত্ৰ বাসস্থান আমাৰ ইয়াত মানে ডাঙৰ হোটেল নাই ডাঙৰ ৰেষ্টুৰেণ্ট নাই চৰাইদেউত সেইটো কাৰণে বহুত অসুবিধা পৰ্যটকসকলৰ কাৰণে আচলতে এতিয়া বৰ্তমান বিশ্ব বিশ্ব চৰাইদেউ মৈদামে স্থান পোৱাৰ পিছত আৰু এইখিনি খুব সোনকালে আমাৰ ভাৰত চৰকাৰে ইয়াৰ সমস্যাখিনি গ্ৰহণ কৰিব বুলি ভাবিছোঁ যিখিনি চৰাইদেউ সমস্যা হৈ আছে আৰু ভৱিষ্যতে মানে এবছৰ দুবছৰ পিছত এইখিনি হ'ব বুলি আমি আশাবাদী আৰু তাৰপিছতে পৰ্যটকসকলে ভাৰতৰ মানে বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকসকলে মানে ইয়াত অসুবিধা নাপাব বৰ্তমানতো পুৰা অসুবিধা হৈ আছে মানে চৰাইদেউ মৈদামকেইটাৰ কাষত ডাঙৰ আপোনাৰ থাকিবলৈ পৰ্যটকসকলৰ সুবিধা নাই বৰ্তমান অকণমানো সুবিধা নাই সৰু সৰু বাঁহ বাঁহ সৰু সৰু হোটেল কেইখনমান আছে সেইকাৰণে অনাগত ভৱিষ্যতত আৰু এক বছৰ ভিতৰত গোটেইখিনি অসমৰ পৰ্য পৰ্যটন বিভাগে গোটেই বস্তুটো চালি জাৰি চাই আছে দুবাৰ তিনিবাৰ পৰ্যটন বিভাগ অসমৰ মন মিনিষ্টাৰ আহিছে ঘূৰিছে তাৰপিছতে আমাৰ চৰাইদেউ জিলাত এইখিনি হোৱা খুব সোনকালে সম্ভৱ সম্ভৱ হৈ উঠিব বুলি আমাৰ আমি আশাবাদী